হেল্ল' অঁ ৰাণু বাইদেউ অঁ হয় বাইদেউ মইয়ে কৈছোঁ কি কৰিছোঁ আপুনি খবৰ ভালেই বাৰু অঁ ময়ো সেই এনেই আৰু বহি আছো আৰু কিবা এনেই খোৱা বোৱা খালোঁ বাৰু আপোনালোকে খালেনে নাই অঁ মানে ছোৱালীজনী আছে ঘৰতে আছে ছোৱালীজনী খেলি আছে আপোনাৰ ঘৰৰ সবৰে ভালনে অঁ পিকনিক যাম বুলি ভাবিছোঁ সেয়ে আপোনাক সেইটো কাৰণে বোলো ফোন এটা কৰোচোন বোলো কি কৰিছে বোলো কি কয় হেৰি নকৰে এই পিকনিক যাম বুলি ভাবিছোঁ এনেই আপুনি যাব পাৰিবনি পিকনিক আমি সেই ওচৰতে ভাবিছোঁ গাড়ী এখন ল'ম বুলি ওচৰতে মানুহ এঘৰৰ আছে বাৰু আৰু ওলাইছেও কেইবাঘৰো মানুহ ওলাইছে ভাল লাগিব গৈ কেনে আপোনালোকে যদিকে যায় ভালেই লাগিব আমাৰ পিকনিকত আৰু পিকনিকত আমি এইবাৰ ভাবিছোঁ আৰু ভাল কিবায়ে খাম আৰু ধৰক আপুনি মাছ মাংস সেইবিলাক ল'ম আৰু ল'ৰা ছোৱালীৰ কাৰণে ফ্ৰুটছ চ্ৰুটছবিলাক সেইবিলাক ল'ম মিঠাই আকৌ চিপছ্ টিপছবিলাকো লৈ যাম সৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু অঁ তেনেকুৱা লৈ ল'ম বাৰু টেঙা চেঙাবিলাক অঁ অঁ অঁ লৈ ল'ম বাৰু সেইবিলাক বাকী বাকী হেৰিখিনি আপুনিয়ে কৰিব আৰু যোগাৰখিনি কিছুমান ধৰক দায়িত্ব অঁ দায়িত্ব ধৰক এতিয়া মইও ল'ম আপুনিও কিছুমান দায়িত্ব ল'ব অকলেতো নোৱাৰিম মিলিজুলি সবে কৰিব লাগিব আৰু দায়িত্ববিলাক ল'ব লাগিব

অঁ যোৱা আগদিনাখনে হ'ব হেৰি আমি কৰিম আৰু এতিয়া ধৰক আমি দুই তাৰিখে কৰিম বুলি ভাবিছোঁ সেই দুই তাৰিখে আমি ধৰক এক তাৰিখ মানে কৰি ল'ম আৰু যোগাৰটো এক তাৰিখে কি কি বস্তু আমি বনাম বা কিমান মানুহ ধৰক আপোনাৰ বিছজনমান মানুহে হৈছে সেই বিছজনক কিমানখিনি মাংস লাগিব বা চাউলটো কিমান লাগিব সেইখিনি চাউল জমা আমি বস্তুটো মিলাই ল'ব লাগিব তেতিয়াহে আমি কৰিব পাৰিম আকৌ এতিয়া ধৰক গাড়ী ভাড়াও থাকিব গাড়ী ভাড়াও ল'ব নহ্ আমি তাত মিলাই মিলি তাৰপিছতহে গম পাম কিমানটো খৰচ হ'ব অঁ অঁ লিষ্টখন বনাবই লাগিব লিষ্টখন এনেই বনাই থৈছোঁ বাৰু বাকী নিজেও নিও বুলিলে নিব পাৰে আৰু ল'ৰা ছোৱালীৰ কাৰণে মইতো মোৰ ছোৱালীজনীৰ কাৰণে কিবা কিব লৈয়ে যাম আৰু আশা নকৰোঁ আৰু তাত যে কিবা হেৰি হ'ব বুলি কেলৈ আমি সৰু লৰা ছোৱালীৰ কাৰণে আমি ধৰা নাই নহ্ সৰু ল'ৰা ছোৱালীওতো সমানেই ভাগ দিব লাগিব ধৰক মাছ মাংসটো পাম অঁ অঁ বগৰী চাপৰিয়ে যাম অঁ অঁ ভালে কথা ধৰা আমি বটল চটল কিনি ল'ম আৰু সৰু ল'ৰা ছোৱালীকতো বেয়া সেইবোৰ প্ৰদূষণ পানীবিলাক খোৱাব নোৱাৰো নহ্ বেয়া পানীবিলাক লাষ্টত গৈ বিপদে ঘটিব ল'ৰা ছোৱালী বেমাৰ হ'ব কাঁহ চৰ্দি হ'ব ভাল পানীকে লৈ যাম আমি

হয় নাই সেইটোৱে ভাবিছোঁ আৰু কোনদিনাখন আৰু আমাক মানে যোৱা হয় নহ্ এতিয়া বাইদেউহঁতক তেনেহ'লে আমি আৰু দু এক তাৰিখ মানে লগ পাম আৰু বাইদউক হয়নে বাইদেউ আৰু বহুত মানুহ আছেতো গোটেইখনকে লৈ ল'ম অকলে বাৰু বজাৰ নকৰোঁ অকলে বজাৰ কৰিলে আমাৰো দিগদাৰ হ'ব মানুহবিলাকো গম পাওক কিমান অঁ আৰু ভাবিছোঁ এবাৰ মানে মনতে ভাবিছোঁ পিঠা পনাও খাম বুলি পিঠা পনা খালেতেো এদিনৰ আগতে বনাব লাগিব পিঠাবিলাক নহ্ অঁ সেইটোৱে পিঠা খাই বৰ ভাল লাগে অ' আমাৰ যিটো অসমীয়া হেৰি অঁ সেইবিলাক সেইবিলাক বস্তুৱে খাব লাগে পিকনিকত হয়নে মিঠাইনো কি খাব অঁ নিজে ফূৰ্তি এটা নিজে বনাম আৰু আমি অঁ এইটো বেলেগ ফূৰ্তি আৰু অঁ অঁ অঁ সেয়াই আৰু আপোনাৰ ওচৰত মই সেই কাৰণে বোলো ডিছকাছ কৰোচোন বাইদেউৰ ওচৰত ঠিক আছে মই তেনেহ'লে বাইদেউ আপোনাৰ ধৰক কথাটো পতা হ'লে আৰু এতিয়া যাম আৰু এক তাৰিখে ওলাব আমি গোটেইখনে একেলগে মিলিজুলি কৰিম আৰু দেই যাম হ'ব তেনেহ'লে থৈছোঁ